মাছ মাৰিবলৈতো আমি প্ৰায়ে যাওঁ বাৰিষা অহাৰ লগে লগে আমাৰ মন প্ৰাণ নাচি উঠে মাছ মাৰিবলৈ যোৱাৰ কোবত লগৰ কেইবাজনো আছে তাৰ ভিতৰত নামটো উল্লেখ কৰিব লাগিব ফটিকৰ যিদিনাখন মাছ মাৰিবলৈ যাম বুলি আমি আলোচনা কৰোঁ সেইদিনাখনি সি তাৰ জোলোঙাত দহ বিশটা তামোল কাটি ল'বই যাওঁতে গোটেই বাটটো তামোলৰ পিকেৰে ৰাঙলী কৰি যায় ইমান গান গায় ইডোখৰৰ এটা সিডোখৰৰ এটা বিহু আধুনিক গান সব মিচি একাকাৰ কৰি পেলায় হাঁহি হাঁহি আমি ইটোৱে সিটোক গাত ধৰা ধৰিকৈ আমি নৈত মাছ মাৰোঁগৈ বিলত মাছ মাৰোঁগৈ পথাৰত মাছ মাৰোঁগৈ ইজনে কেতিয়াবা নাই এটাও নাপালে সিজনে আমি ইজনক উৎসাহীত কৰিবৰ কাৰণে নিজৰ ভাগৰ কেতিয়াবা দুটা পালেও এটা ভাগ কৰি দিয়া আমাৰ উল্লেখনীয় দিনো আমাৰ আছে কেতিয়াবা সুদা হাতেৰেও উভতি আহিবলগীয়া হয় কিন্তু আমি এদিনো কেতিয়াও নিৰুৎসাহ হোৱা নাছিলোঁ সদায় আমি কামখিনি আমি আনন্দ ফূৰ্তিৰ মাজেৰে অতিবহিত কৰিছিলোঁ আমাৰ মাজত গান বা শ্ল'গান বুলিবলৈ বিশেষ একো নাছিলে আমি মাত্ৰ হৈ হাল্লা কৰি আনন্দ ফূৰ্তি কৰি আমি সময়খিনি আনন্দময় পৰিৱেশ এটাৰ সৃষ্টিহে কৰিছিলোঁ বহুত ধুনীয়া ধুনীয়া ঘটনাও নঘটা নহয় ফটিকেতো মাছ পালে পাগল হৈ যায় পল'টোৰ ওপৰত যেতিয়া উঠি লৈ সি চিঞৰে মোৰ পল'ত ডাঙৰ মাছ লাগিল ডাঙৰ মাছ লাগিল আমিও নিশ্চিন্ত থাকোঁ আমি নাপালোঁ কি হ'ল এশ শতাংশই সি তাৰ আধা অংশই আমাক দিবই বা আমি পালেও তাক দিওঁ তাৰ নামটো এইটো কাৰণেই উল্লেখ কৰিব লাগিব সি আমাৰ আটাইতকৈ বেছি উস্তাদ মাছ ধৰাত